হেল্ল' দাদা মই নলবাৰী বেলশৰৰ পৰা কৈ আছিলো মই আপোনালোকৰ এজেঞ্চিৰ এগৰাকী নিয়মীয়া গ্ৰাহক হয় আজি আচলতে মই নলবাৰীৰ পৰা গুৱাহাটী যাব লাগিছিল দুটামান বজাত আৰু মই মানে কেব এখন বুক কৰা কথা ভাবিছিলোঁ আৰু যিহেতু মোৰ লগত এখন প্ৰ'মো কাৰ্ডো আছে তো মই আজি কিবা ৰেহাই পাম নেকি মোৰ ট্ৰিপটোত